নগৰৰ তুলনাত স্থানীয় স্বাস্থ্যসেৱাৰ মানে আমাৰ প্ৰাথমিক চিকিৎসা সেৱা যিবিলাক আছে স্বাস্থ্য কেন্দ্ৰ আমি তাতে মানে সৰু সুৰা আমি জ্বৰ কাঁহ পানী লগা ধৰক বিষ এইবিলাক আমাৰ অলপ আমাৰ ইয়াতে স্থানীয় স্বাস্থ্য কেন্দ্ৰতে আমি দেখুৱাওঁ আমাৰ তেনেকেই ভাল হয় আৰু খৰচ পাতিও কম হয় চহৰলৈ উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ যোৱাটো আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণেতো সম্ভৱ নহয়েই দুখীয়াসকলে গাঁৱলীয়া মানুহসকলে মানে ইমান তেনেকেই নোৱাৰেগৈ যাবলৈ চহৰত আৰু আজিকালিতো বহুত উন্নত হ'ল বহুত মানে চব ডিজিটেল আজিকালি মানে সাধাৰণ শ্ৰেণীৰ মানুহেতো সম্ভৱেই নহয় ধৰক নজনা নজনা নুশুনা হ'লেতো আৰু দিগদাৰেই আছে আৰু পইচা পাতিও বহুত আজিকালি চহৰতো প্ৰাইভেট হস্পিটেলবিলাকত নাৰ্চিং হোমবিলাকততো আৰু কথাই নাই মানে তেনেধৰণে আৰু আমি স্থানীয় যিখন আমাৰ স্বাস্থ্যসেৱা আছে স্বাস্থ্যসেৱা কেন্দ্ৰ আমি তাতে গৈ সৰু সুৰা মানে বেমাৰ আজাৰ আমাৰ ভাল কৰিব পৰা যিখিনি মানে আছে সুবিধা সেইখিনি আমি ইয়াতেই কৰোঁ আৰু চহৰতটো মানে বিনামূলীয়াকৈ দৰৱো পোৱা যায় ও নগৰত নগৰতে ছ'ৰি নগৰত বিনামূলীয়াকৈ দৰৱো আমাৰ পোৱা যায় ইয়াত স্থানীয় স্বাস্থ্য কেন্দ্ৰত ধৰক আমাৰ চোৱা ফিজটো বা সেইবোৰ ৰেহাই হয় আজিকালি চোৱা চিলাকৰ ডক্তৰে প্ৰেছক্ৰিপশ্যনখন লিখি দিয়া মাত্ৰকেতো চাৰি পাঁচশ টকা আজিকালি টাউনত ডাঙৰ ডাঙৰ ডাক্তৰৰ ওচৰত আমি স্থানীয় আমাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত যদি আমি যাওঁ তেতিয়াতো আমাৰ সেইকণ খৰচ কমতি হয় আৰু দৰৱ পাতি স্বাস্থ্য কেন্দ্ৰত থাকেই সেইবিলাক চৰকাৰী সুবিধা আছেই আৰু চহৰতটো সেইবোৰ নাই সাধাৰণ কিবা এটা হোৱাৰ লগে লগে আৰু দৰৱ লিখি দিব প্ৰেছক্ৰিপশ্যনত আৰু আনক বুলি নিজেই নিজে গৈ মানে আনিব লাগিব আৰু তেনেকৈ বিলহে বনাই দিব আৰু তেনেকুৱা ধৰ ধৰ সুবিধা অসুবিধা কিছুমান আছে আৰু আৰু আমাৰ চ এতিয়া নগৰত গাঁৱৰ দিয়া যিবিলাক স্বাস্থ্য প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে বা উন্নত বহুত দূৰৰ উন্নত মানে হেৰি চহৰত চহৰতকৈও মানে সাধাৰণ সাধাৰণ ইয়াত হস্পিতেলো আছে তেনেকুৱাতো মানে অলপ ভাল চিকিৎসা সেৱা ভাল বহুত ভাল তাৰছত মানে ভালকৈ চোৱা চিতা কৰে ধৰক আৰু বাহিৰত গ'লে মানে বহুতো অসুবিধাও হয় বহুত মানে যাবলৈ প্ৰব দিগদাৰ হয় কিবা নাজানিলেতো দিগদাৰেই আছে আৰু আজিকালি সেইকাৰণেই নগৰৰ তুলনাত আৰু আমাৰ চহৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰত আমি পচন্দ কৰোঁ মানে অলপ আমাৰ ওচৰতে স্বাস্থ্যসেৱা আছে স্বাস্থ্য মানে প্ৰাথমিক চিকিৎসালয় আছে সেই তেনেধৰণে আমি বহুতো সুবিধা পাওঁ ওচৰতে ডক্তৰ ধুনীয়াকৈ থাকে কৰে আমি প্ৰায়ভাগ আমি প্ৰাথমিক চিকিৎসা সেৱাতে আমি চিকিৎসা লওঁ মানে